হেল্ল' অঁ কি কৰিছা অঁ এই আমি বিহু বজাৰ কৰিবলৈ নাজিৰালৈ যাম বুলি ভাবিছিলোঁ যাবানে এনেই তুমি কেতিয়া যাব পাৰিবা আকৌ এই তুমি মই আৰু কোনোবা গ'লে যাব পাৰিব অঁ এনেই কেতিয়া যাম বুলি ভাবিছ বাৰু অঁ এইবোৰ চুৱেটাৰ ইচ কাপোৰ মোজা তেনেকৈ আনিম বুলি ভাবিছোঁ তুমি কি আনিবা

অঁ আমাৰো সেই নিজলৈও নাই আকৌ ল'ৰালৈও নাই আনিমগৈ বুলি ভাবিছোঁ অকণমান কমতি দামত পাওঁ নেকি বোলো মুঠকৈ ল'লে মানে অঁ কাইলৈ কাইলৈ মানে যাব পাৰিবা নহয় নহ্ অঁ পিছবেলা ইমান দেৰিটোও যাব নালাগে অলপ সোনকালে যাব লাগে তেতিয়া আকৌ ঘূৰি আহিবলৈ সুবিধা হ'ব নহ'লে আকৌ দিগদাৰ হ'ব নহয় ঘৰতো অঁ তেনেকৈ চুৱেটাৰ ইচ কাপোৰ আকৌ ল'ৰালৈও গম কাপোৰ কিবা কিবি মোজা জোতা অঁ পাইছেহি অঁ লাইন গাড়ীত গ'লেও যাম যদি বোলে সোনকালে আহিব পিছত তেতিয়া লাইন গাড়ীত গ'লেও যামগৈ যোনফালে সুবিধা হয় সেইফালে যাম আৰু তুমি কাইলৈ ওলাই থাকিবা তেতিয়াহ'লে দেই কাইলৈ এঘাৰটামান বজাত যামগৈ হ'ব লৈ যাম হ'ব দিয়া তেতিয়াহ'লে